মোৰ মানে মোবাইল এটা প্ৰয়োজন হৈ আছিলে আগৰ মোবাইলটো মোৰ ডিচেম্বৰ মাহতে বেয়া হৈ থাকিলে এতিয়া মানে এতিয়া জানুৱাৰী মাহো আহি আছে ইফালে আকৌ বিহুও আহি আছে গতিকে লৈ ভাবিলোঁ যে ৱেৱচাইটত গৈ মই চালোঁগৈ যে মোবাইল বৰ সুন্দৰ সুন্দৰ মোবাইল অফাৰত দি আছে এতিয়া বিছ হাজাৰ টকীয়া মোবাইল এটা চালোঁ তাত বিছ পাৰ্চেন্ট অফাৰ আছে এতিয়া বিছ পাৰ্চেন্ট অফাৰ হ'লেটো ষোল্ল হাজাৰ হয় গতিকে চালোঁ তাৰ লগত অহা সামগ্ৰীসমূহ খুব ভাল ধৰণৰ দিছে চালোঁ যে পাৱাৰ বেংক যিটো দিছে বিছ হাজাৰ এম ই এইচৰ পাৱাৰ বেংক তাৰপিছত হেডফোন লগত আছে তাৰপিছত চাৰ্জাৰ আছে তাৰপিছত ওৱান টুৱেন্টি এইট এম এম এমৰ মেমৰী তাৰপিছত যিজন ল'ৰাই তাকে পচন্দ হৈ পেলাই মই সেইটোকে অৰ্ডাৰ দিলোঁ যিজন ল'ৰাই এতিয়া হোম ডেলিভাৰী দিলেহি পেকেট খুলি চালোঁ যে তাত সামগ্ৰীসমূহ একো নাই তাৰ আগতে যেনিবা ল'ৰাজনক ক'লোঁ যে এতিয়াটো এইটোতো অফাৰ টুৱেন্টি পাৰ্চেন্ট অফাৰ আছে গতিকে মই ষোল্ল হাজাৰ দিব লাগে তাৰপিছত ল'ৰাজনে ক'লে যে নহ'ব ইয়াত অফাৰ চফাৰ ইয়াত একো নাই এতিয়া আপুনি বিছ হাজাৰেই ভৰিব লাগিব তেতিয়া মই ভাবিলোঁ যেতিয়া প্ৰয়োজন যেতিয়া গতিকে লৈ বিছ হাজাৰেই পে'মেন্ট কৰিলোঁ তাপা ঘৰত পেকেটতো যিটো পেকিং আহিছিলে পেকিংটো খুলি চালোঁ যে তাত একো সামগ্ৰী বস্তুৱেই নাই নাহিলেই নহয় তাৰপিছত যিটো মানে অৰ্ডাৰ টাইম যি ভাগে দিছিলে এতিয়া অৰ্ডাৰ টাইম দিছিলে চেভেন দেইজ আহিছে মোবাইলটো মোৰ হোম দেলি ঘৰ পাইছেহি পোন্ধৰদিন তাতে লগাই দিলে পোন্ধৰ দিনতহে মোক মোবাইলটো ঘৰত দিছে আহি তাৰ ৰিটাৰ্ণ কৰিবলৈও এতিয়া ইয়াতটো পোন্ধৰদিন গুচিয়েই গ'ল এতিয়া চেভেন দেইজ ৰিটাৰ্ণ আছিলে সেইটোও নহ'লে হেঁ তাৰপিছত কেমেৰা কুৱালিটীটোও বৰ ভাল নহয় ফটো মাৰিলে ফাটি ফাটি যায় তাৰপাছত স্পীকাৰ কোৱালিটীটোও বৰ ভাল নহয় চাউণ্ডটো ভাল নাহে কিবা খেৰেক খাৰাক খেৰেক খাৰাক কৰি থাকে তাত নেটৱৰ্ক আপোনাৰ বাহিৰ ভিতৰ কি ক'তোৱেই নেটৱৰ্ক নাপায় কেতিয়াবা পাব কেতিয়াবা নাপায় হেঁ চফটৱেৰটো মানে বৰ ঠিক নহয় হেঁ তাৰপিছত

বেটেৰী বেটেৰী কোৱালিটী সাত হাজাৰ এম এক্সৰ আছিলে এতিয়া বেটেৰী এতিয়া সাত হাজাৰ এম এক্সৰ বেটেৰীটো আপোনাৰ কি কৰিছে দুদিনতে বেটেৰী খতম হৈ যায় তাৰপিছত ডুৱেল ছিম ডুৱেল ছিম ক'লে যে ভিতৰৰপৰা লগাব পাৰি কিন্তু এতিয়া ভিতৰৰপৰা কোনো অপ বাহিৰত লগাব পাৰি বুলি ক'লে কিন্তু বাহিৰতটো কোনো পজিচন নাৰাখিলে এতিয়া আকৌ ঢাকোন খুলিলেহে এতিয়া ছীম লগাব পাৰি গতিকে এনেকৈ হ'লে এইটো আপোনালোকে কেনেকৈ চলাই আছে নাজানো আৰু গতিকে লৈ মই কিন্তু এইটো ভাল পোৱা নাই গতিকে আপোনালোকে পৰাপক্ষত এইখিনি সামগ্ৰী যোগান ধৰিবলৈ ব্যৱস্থা কৰক নহ'বা আৰু যিটো মই মোবাইলৰ পইচা পে'মেন্ট কৰিছিলোঁ বিছ হাজাৰ টকা আপোনালোকে এইটো সোনকালে দিয়াৰ ব্যৱস্থা কৰিব ৰিটাৰ্ণ কৰক নহ'বা মই আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু এই মোবাইল ৱেবচাইটত মোবাইল ল'বলৈ মই অন্য অন্য গ্ৰাহককো মই বন্ধ কৰিবলৈ বাধ্য হ'ম